বিয়াবিলাকত সাধাৰণতে কইনাক বহু ধৰণৰ উপহাৰ দিয়া হয় তুলনী বিয়াত কইনাজনী সৰু হৈ থাকে কাৰণে তাইৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি ঘৰখনৰ পৰা দিয়া হয় যেনেধৰণে চেইন খাৰু আঙুঠি কাপোৰ এযোৰ এইখিনি ঘৰখনৰপৰা দিয়ে তাৰোপৰি বহুতে উপহাৰ হিচাপে তাইক পিন্ধিবলৈ কাপোৰ কানি তাই খাৰু মণি এইখিনিও বস্তু দিয়ে আৰু লগতে তাই স্কুলীয়া বেগ পঢ়াৰ লগত জড়িত থাকে যিহেতু তাইক কিতাপ বহি পেইন আৰু তাই পিন্ধিবৰ কাৰণে চেণ্ডেল কাপোৰ বহুত ধৰণৰ বস্তু দিয়ে আৰু যেতিয়া বৰবিয়া পতা হয় তাত বৰবিয়াত কইনাজনীক যৌতুক হিচাপেও বহুত বস্তু দিয়া হয় এখন ঘৰৰ প্ৰায়খিনি বস্তুৱেই দিয়া হয় বিচনা আলনা ড্ৰেছিং আৰু ছোফা শ্ব'কেছ কাপোৰ কানি বাচন বৰ্তন পাকঘৰৰ বস্তু মিক্সি কুকাৰ আৰু এনে এনেকুৱা ধৰণৰ কিছুমান বস্তু উপহাৰ হিচাপে উঠে কইনাজনীক বহুত ধৰণৰ বস্তু দিয়ে দৰাৰকো দিয়ে দৰাটোক কইনাক দিবৰ কাৰণে চেণ্ডেল বেগ এনেকুৱা ধৰণৰ বস্তুবোৰ ভি আই পি এইখিনি উপহাৰ হিচাপে দিয়ে আৰু লগতে তেওঁ শ্বাৰ্ট শ্বাৰ্ট দিয়ে তেওঁক পেণ্ট শ্বাৰ্ট এইখিনি গিফট কৰে আৰু কইনাজনীকতো বহুত বস্তুৱে দিয়া হয় তেওঁ লগত লৈ যাবৰ কাৰণে কাপ প্লে'ট ডিছ গিলাচ আৰু কাঁহি বাতি তেওঁক পাকঘৰত যিমানখিনি বস্তু ব্যৱহাৰ কৰে তাৰ বহুতখিনি বস্তু উপহাৰ হিচাপে উঠিয়েই যায় আৰু মানুহে তাই লগত লৈ যাব পৰা হিচাপেই দিয়ে